মই আজিৰপৰা বিছ বছৰ আগত আহিছিলো গুৱাহাটী গুৱাহাটীত আহি মই কাম বিচাৰি আহিছিলোঁ কাম এটা পালোঁ পাই তেতিয়াৰপৰা আছো এতিয়ালৈকে গুৱাহাটীতে আৰু এতিয়া দেখিছো গুৱাহাটী বহুতখিনি আগবাঢ়ি গ'ল বহুতকেইখন গুৱাহাটীত ব্ৰীজ বনি আছে এতিয়া পাৱ্লিকৰ খুব ভাল হ'ব আৰু এইফালে আমাৰ চিটীৰ ভিতৰতো হৈছে হাইৱে ভিতৰতো হৈছে আকৌ এইফালে চাইডত আপোনাৰ ৰাস্তা সৰু আছিলে এতিয়া ৰাস্তাবিলাক ডাঙৰ কৰি আছে মানে ৱান ৱান ৱে আছিল এতিয়া টু ৱে হৈ গ'ল আকৌ নেশ্বনেল হাইৱে আছিলে টু ৱে এতিয়া ফ'ৰ ফ'ৰ লেন হৈ গৈছে কেইবাখনো তাতে ব্ৰীজ বনি আছে আৰু চিটীৰ ভিতৰতো তেনেকৈ চাইডত মানে ড্ৰেইন কিছুমান কিছুমান বেয়া আছিলে এতিয়া ভালকৈ বনাই আছে এতিয়া আপোনাৰ এখন ব্ৰীজ আপোনাৰ জু ৰোডত এখন ব্ৰীজ হৈ আছে খানাপাৰাতো ছিক্সমাইলতো সেইখন হৈয়ে গ'ল কম্প্লীট আকৌ আপোনাৰ লাষ্টগেটত এখন হৈ গৈছে আকৌ মানে শুনা পাই আছো আপোনাৰ ইফালে চানমাৰীৰপৰা এনেকৈ বীজী এনেকৈ ধৰণৰ আকৌ ডাঙৰ ব্ৰীজ এখন হ'ব বুলি ভাবি আছো শুনা পাই আছো আৰু ভাবিছো সেইখনো সোনকালে হ'ব ভালেই কাম কৰি আছে গোটেইখিনি আমাৰ পাৱ্লিকৰ ভাল হ'ব আৰু